প্ৰিয় লেখক বুলি ক'লে মোৰ কেইবাজনো প্ৰিয় লিখক আছে সেইসকলৰ ভিতৰত হিতেশ ডেকা ভবেন্দ্ৰনাথ শাইকীয়া ভূপেন হাজৰিকা তাৰ ভিতৰত মই ভবেন্দ্ৰনাথ শইকীয়াৰ এখন কিতাপ পঢ়িছিলোঁ অন্তৰীপ বুলি তেওঁ সেই কিতাপখন ইমান সুন্দৰকৈ লিখিছে কাহিনীটো মানে চকুৰ আগত ভাঁহি আহি আছে মুহিকান্তই মানে এটা ধান মিল খুলিছিলে সেই ধান মিলৰ যোগেদি তেওঁ কেনেকৈ ধান সংগ্ৰহ কৰিছিলে তাৰপিছতে তেওঁৰ পৰিবাৰগৰাকীয়ে কেনেকে সেই ক্ষেত্ৰত সহায় কৰিছিলে সেই গোটেই কথাখিনি ইমান সুন্দৰকৈ ইমান পৰিপাটিকৈ দিয়া আছে তাত কেইজনমান বনুৱা নিয়োগ কৰিছিলে সেই বনুৱা কেইজনমানে অনা অসমীয়া বনুৱা তেওঁ কিমান বিশ্বাসী আছিলে সেই গোটেই কথাখিনি তাত ইমান সুন্দৰকৈ মানে ফুটি উঠিছে সেইটো কাৰণে মোৰ এই কিতাপখন মানে খুব মানে প্ৰিয় হৈ পৰিছিলে